হেল্ল' টেষ্টি ট্ৰিট হয়নে হয় মই আমোলাপট্টিৰ পৰা কৈ আছোঁ বিশেষ কাম এটা আছিলে মই অৰ্ডাৰ এটা দিবলৈ আছিলে আপোনালোকৰ হয় হয় হয় মই আগতেও দিছোঁ আপোনালোকৰ তাত হয় হয় হেৰি আপোনালোকৰ তাত মোৰ মানে ল'ৰাটো আৰু মোৰ একেদিনাখনে জন্মদিন পৰিছে জন্মদিনৰ পাৰ্টি দিব বিচাৰিচোঁ আয়োজন এটা কৰিছোঁ হয় হয় হয় তো মই বিচাৰিছিলোঁ মানে মই ল'ৰাটোৰ লগৰখিনি স্কুলৰ লগৰখিনি ওচৰে পাঁজৰে যিখিনি আছে বন্ধু বান্ধৱবোৰ সেইখিনিক মাতিছোঁ আৰু প্লাছ মোৰ নিজৰ কালিগছখিনি মোৰ লগৰখিনি গোটেইখিনিক মাতিব বিচাৰিছোঁ তেনেকৈ মানে মোৰ পৰিবাৰৰ গোটেই ৰিলেটিভছখিনিও আছে সম্বন্ধীয় লোকখিনিও আহিব বিভিন্ন ধৰণৰ লোক আহিব হয় হয় সৰু ল'ৰা ছোৱালী প্লাছ আপোনাৰ বয়সষ্ঠ মানুহো থাকিব পাৰে য়াং এজৰো থাকিব বিভিন্ন ধৰণৰ থাকিব হয় হয় হয় অঁ হয় হয় হয় মই খাদ্যৰ ভিতৰত আপোনাৰ ধৰক ভেৰাইটিজ বিচাৰিছোঁ বিভিন্ন ধৰণৰ খাদ্য মই অ অৰ্ডাৰ কৰিব বিচাৰিছোঁ হয় তাতে আপোনালোকৰ ধৰক সৰু ল'ৰা ছোৱালী যিহেতু আহিব সৰু ল'ৰা ছোৱালীৰ কাৰণেও বিচাৰিছোঁ আৰু যিহেতু বয়সষ্ঠ লোকো আহিব তেওঁলোকে খাব পৰা তেওঁলোকৰ ৰুচি অনুসৰিও মই বিচাৰি বিচাৰিছোঁ অৰ্ডাৰ কৰিব বিচাৰিছোঁ হয় আৰু যিহেতু য়াং পাৰ্চনো থাকিব য়াং মোৰ লগৰখিনি আহিব তেওঁলোকে অলপ বে বেলেগ ধৰণৰ বিচাৰিব পাৰে ছ' সিহঁতৰ মতেও মই কিবাকিবি অৰ্ডাৰ কৰিব বিচাৰিছোঁ পাৰিবনে আপোনালোকে অৰ্ডাৰটো ল'বলৈ হয় হয় হয় হয় মুঠতে পাঁচশজনমান হ'ব পাঁচশ পাঁচশ হ'ব আৰু পাঁচশ মানৰ মানুহৰ অৰ্ডাৰ এটা দিব বিচাৰিছোঁ

হয় হয়

হয় আপোনালোকে হেৰি কৰিব মই চাইনিজত সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে ভাবিছোঁ চাইনিজৰ আইটেমছ কিছুমান লাগিব মোক চাইনিজ খাদ্যৰ ভিতৰত আপোনালোকে মোক হেৰি কৰিব চাওমিন দিব পাৰে হয় হয় জ্বলা বেছি নিদিব যিহেতু সৰু বাচ্চাবিলাকে খাব সিহঁতে খাব নোৱাৰিব নহয় চাওমিন দিব হয় মমোজ দিব পাৰে হয় মমোজৰ ভিতৰতো আপোনালোকে দুবিধ দিব এটা আপোনালোকে দিব পাৰে নিৰামিষৰ এটা দিব পাৰে ভেজ এটা দিব পাৰে আৰু এটা আমিষত দি দিব পাৰে নন ভেজত হয় হয় লগতে আৰু পাষ্টা দিব হৈ যাব ইমানেই হ'ব হয় হয় আৰু আপোনালোকে হেৰি কৰিব বয় যিহেতু বয়সষ্ঠ মানুহো আহিব তেওঁলোকৰ কাৰণেও আপোনালোকে সাধাৰণ যিটো সাধাৰণতে খাব পৰা যিটো মানে ধৰক স্বাস্থ্যৰ লগত মিলা তেওঁলোকে যেনেকৈ ছুগাৰ প্ৰেছাৰ ডায়েবেটিছ এইবিলাক থাকে নহয় তেওঁলোকৰ অনুসৰি তেওঁলোকে যি খাব পাৰে তেনেকুৱা ধৰণৰ মই দিব বিচাৰিছোঁ হয় তেওঁলোকক এনেই সাধাৰণ ধৰক ছিম্পল হেৰি দিলে হ'ল হয় পনীৰ কোফ্টা হয় হয় হয় চিকেন দিব পাৰে হয় ডাল আৰু মিক্স চব্জি এখন হ'লে হ'ব হয় হয় আৰু য়াংখিনিৰ কাৰণেও লাগিছিলে তিনিভাগত মই ভাগ কৰি লৈছোঁ ধৰক য়াংখিনিক ধৰক প্ৰথম আহিলেতো মোক ড্ৰিংকছখিনিও লাগিব ধৰক ক'ল্ড ড্ৰিংকছ দিব পাৰে ক'ল্ড ড্ৰিংকছ দিব কফি আৰু চাহ আৰু কফি চাহৰ লগত খাব পৰাকে আপোনালোকে পকৰি জেলেপী ধৰক হৈ যাব সিমানখিনিয়ে দিব হয় হয় আৰু মোৰ এইখিনি গোটেই ডেলি অৰ্ডাৰখিনি আপোনালোকে মোক হেৰিয়ে দিব লাগিব মাৰ্চ মাহৰ আপোনালোকে তেৰ তাৰিখে দিব লাগিব এইটো ডেলিভাৰীটো হয় তেৰ তাৰিখে লাগিব আৰু এইটো আপোনালোকে ছাউথ আমোলাপট্টিত দিব ছাউথ আমোলাপট্টি ডিব্ৰুগড় ছাউথ আমোলাপট্টিত প'ষ্ট অফিচ মোহনাঘাট পৰিব হয় হয় হয় হয় নিয়াৰ ৰ'জ গলি আছে এইটো আৰু এইটো আবেলি সময়ত দিব আপোনালোকে আৰু এটা কথা আছিলে দাদা মই যিহেতু আপোনালোকৰ ইয়াত অৰ্ডাৰ দিয়ে থাকোঁ আপোনালোকে মোক ডিছকাউণ্ট দিব নেকি ডিছকাউণ্টৰ মোৰ কুপণ আছিলে কুপণৰ মতে আপোনালোকে কিবা ডিছকাউণ্ট যদি পাৰে মোক দিবচোন হয় হয় ঠিক আছে দিয়ক হ'ব ধন্যবাদ